নমস্কাৰ ঘৰত জীৱ জন্তুবোৰ যত্ন বিশেষকৈ যিগৰাকী ঘৰত গৃহিণী থাকে তেওঁৱে লোৱা হয় যেনেকৈ এতিয়া আমাৰ ঘৰত গৃহিণী হিচাপে ময়ে থাকোঁ যিহেতু ময়ে লওঁ আমি জীৱ জন্তুবোৰক বহুত মৰম কৰোঁ আদৰ যত্ন কৰোঁ কৰাৰ ফলত আমি জীৱ জন্তু আমি যেনেকৈ মানুহখিনিয়ে ঘৰখনত থাকোঁ তেনেকৈ চাফা চিকুণ কৰি ঠিক আমি জীৱ জন্তুখিনিকো তেনেকৈ থকা পৰিৱেশখিনি চাফ চিকুণ কৰি ৰাখোঁ চাফ চিকুণ কৰি যেতিয়া নেকি ৰাখোঁ তেতিয়া মানে বেমাৰ আজাৰ নহয় চাফ চিকুণ কৰি ৰাখিলে মানে বহুতখিনি সুবিধা হয় আৰু মানে যেতিয়া নেকি জাগাখিনি চাফা কৰা নাযায় তেতিয়া জীৱ জন্তুখিনি বেমাৰত পৰিব পাৰে বেমাৰত পৰিলে মানেতো আমাৰ নিজৰেই লোকচান হয় আম আমি মানে যিকোনো বস্তু তাক মৰম দিলেহে তাৰপৰা আমি মৰমখিনি পাম সেনেকৈ আমি হেৰি জীৱ জন্তুবোৰক সময়মতে খোৱা বোৱা দিব লাগিব পানী যোগান দিব লাগিব আৰু তেতিয়াহে আমি মানে কিবা এটা সুফল পাব পাৰিম এনেই কিবাকৈ যদি মানে ভালদৰে কৰা নহয় তেতিয়াহ'লে মানে নিশ্চয় আমি লোকচান হ'ব তেনেক্ষেত্ৰত আমি জেগাখিনি চাৰি চৌপাশটো সদায় চাফ চিকুণ কৰি সাৰিব লাগিব তাত ফেনাইল বা যিকোনো মানে কীটনাশক যু যুক্ত দ্ৰব্য মানে ছটিয়াব লাগে যাতে সেইখিনি ছটিয়াই দিয়াৰ পিছত সেইখিনি দ্ৰব্যখিনি যাতে জীৱ জন্তুৱে খাই নাপায় আমি তেনেকুৱাকৈ কিনি মানে সেইটো দিব লাগে যে খাই যদি খাব খাই দিয়ে বা কিবা এটা হয় তেতিয়া জীৱ জন্তুবিলাক মৰিয়ো যোৱা যাব পাৰে সেইখিনি কথা আমি ধ্যান দিব লাগিব তাৰপিছত আ আমি জীৱ জন্তুবিলাকক আমি তিনি বা চা দুই তিনি টাইম তিনি টাইম খানা মেক্সিমাম দিবই লাগে আৰু তাতকৈও বেছি দিবলৈ পানী যোগ সময়মতে দি দি থাকিব লাগিব আৰু দুপৰীয়া মানে দিনটো খানা দিয়া হেৰিও উপৰিও আমি চাই থাকিব লাগিব যাতে কিবা এটা হৈছে নেকি এই জন্তুটো যদি কিবা এটা বেমাৰৰ বা লক্ষণ দেখা দিয়া তেতিয়াহ'লে আমি জন্তুটোক চিকিৎসালয় লৈ যাব লাগিব এইখিনিয়ে ক'লোঁ ইমানেই